হেল্ল' এইটো বিশ্বনাথ গেছ এজেঞ্চিত ফোন নাম্বাৰত লাগিছেনে অঁ ঠিক আছে আপোনাৰ তাত লাগিছে যদি মই কথাখিনি কওঁ আপোনাৰ তাপা মই এই আজি ৰাতিপুৱা যিটো গেছ চিলিণ্ডাৰ আপোনলোকৰ পৰা আনিছিলোঁ সেই গেছটো তাৰমাণে কি হৈছে মানে লিক হৈ আছে কি কাৰণত এইটো হৈছে গতিকে এইটোতো বিপদজনক গতিকে এনেকুৱা যদি হৈ যায় তেতিয়াতো দিগদাৰ হ'ব এইগো এই চিলিণ্ডাৰটো আপোনলোকে লৈ যাব লাগিব আৰু মোক আকৌ নতুন বেলেগ এটা চিলিণ্ডাৰ দিব লাগিব কাৰণ কেলৈ এনেকুৱা যদি মই লগাই থওঁ তেতিয়াতোতো এইটো গেছটো লিক হৈ পেলাই মানুহৰ মানে অৱস্থা নাইকিয়া হ'ব গতিকে এনেকুৱা যিবিলাক বেয়া আপোনলোকে নিজে চেক কৰি তাৰপিছত হে এইবিলাক কাষ্টমাৰক দিব লাগে এনেধৰণে যদি আপোনলোকে নিজে জনা শুনা মানুহ গতিকে এইবিলাক যদি চেক কৰি পেলাই কাষ্টমাৰসকলক যদি মানে বিপদত পেলাবলৈ বিচাৰে তেতিয়াহ'লেতো ডাঙৰ কথা হ'ব চেক নকৰাকৈ গতিকে চেক কৰি পেলাই ভাল চিলিণ্ডাৰবিলাক দি দিব লাগে কাৰণতো আমাকতো এনেই নিদিয়ে গতিকে আপোনাৰ তাৰ বিনিময়ত আপোনলোকক পইচা দিছোঁ আপোনলোকৰ নিজৰ কৰ্মচাৰী ৰাখিছে এইবিলাক চেক কৰিব লাগে ভাল ধৰণে মানে কাষ্টমাৰক দিব লাগে এনেকুৱা বিপ এনেকুৱা ফলতেইতো বিভিন্ন ডাঙৰ ডাঙৰ ঘটনা হয় গতিকে আপোনলোকে ইয়াৰ এটা মানে বিহিত ব্যৱস্থা কৰিব লাগে আৰু মোক নতুন এটা চিলিণ্ডাৰ দিব লাগিব গতিকে আপোনলোকক জনালোঁ